অ' কুকি এইটো চা না লৈছিলো মিনট্ৰা পৰা ভাল লাগিছে নাই চাচোন ধুনীয়া লাগিছে এইটো আছিলে তোৰ মিনট্ৰা ব্ৰেণ্ডৰ কাপোৰটো আহিছে ভাল আহিছে এইটো কটন হয় তইও ট্ৰাই কৰি চাব পাৰ বহুত কোমল মই দিছিলো তোৰ দুটা দিছিলো দুইটাই ভাল আহিছে অ' ভাবতকৈ বেছি ধুনীয়া আহিছে মই ভাবিছিলো ভাল নাহিব নেকি কাৰণ ফাৰ্ষ্ট দিছো ন তইও দিব পাৰ ট্ৰাই কৰি চাবিচোন কেনকুৱা লাগে মইতো ভালে পালো নেক্সট টাইম আকৌ দিব লাগিব দুটা কালাৰো ভাল আহিছে কালাৰটো কিছুমানৰ বেয়া আহে ন এইটো ধুনীয়াই আহিছে বাৰু তই দিব পাৰ এনেও পুমা ব্ৰেণ্ডৰ এনেও ভালে ন চব কুৰ্টিয়ে তই ভাল পাবি আৰু মই এইকেইটা দিছো এতিয়া পিন্ধিও ভাল পাইছো কটনৰ হয় হয় বেয়াও অহা নাই ত' সেইকাৰণে তইও দিবি